সমাজে মহিলাসকলক মানে নৃত্য়ক অভিৰুচি হিচাপে আগবঢ়াই নিব বিচৰা মহিলাসকলক সমৰ্থনটো কম কৰে মই নকওঁ একদম নকৰে আজিকালিটো আৰু ভাল হৈছে বহুত তেনেকৈ নাম থকা আছে মহিলা যেনেকৈ ইন্দিৰা পি পি বৰা হওক মই নিজেই ডান্স শিকিছিলোঁ মোৰ গুৰু আছিলে উপাসনা মহন্ত তেখেতেও এতিয়া বহুত কাম কাৰ কৰি আছে নৃত্য়ৰ ক্ষেত্ৰত হ'লেও মানুহবিলাকে মানে আমাৰ সমাজৰ মানুহে নৃত্য়টোক এটা বেয়া চকুৰে চাই বিশেষকৈ যেতিয়া এগৰাকী মহিলা বা এজনী ছোৱালীয়ে নৃত্য় কৰে বা নৃত্য়ৰ লগত জড়িত থাকিব খোজে অলপ এটা এতিয়াও এটা মানে সেই বেয়া বেয়া বুলি নকওঁ কিন্তু এটা পিছপৰা ভাবনা এটা থাকে আৰু যে এটা বয়সৰ পাছত আৰু নৃত্য় কৰিব নালাগে নৃত্য়ৰ লগত জড়িত হৈ থাকিব নালাগে সৰুতে থাকিলে হয় অলপ ডাঙৰ হোৱাৰ পাছত বহুতে বন্ধও কৰি দিয়ে নচা মেলা তৌ সেইখিনি হয় প্ৰৱ্লেম হয় আৰু